শোণিতপুৰত বহুত বছৰৰ আগতে এজন ৰজাৰ ৰাজত্ব আছিলে নাম হ'ল বাণৰজা তেওঁৰ আৰু কৃষ্ণৰ মাজত যুদ্ধ হৈছিলে সেই যুদ্ধটোৰ নাম হৰি হৰৰ যুদ্ধ আছিলে বাণ ৰজাক সহায় কৰিবলৈ শিৱ আহিছিলে সেইটো যুদ্ধত বহুত তেজ বৈ গৈছিলে সেইটোৰ কাৰণে জেগাটোৰ নাম শোণিতপুৰ হৈছে সেই যুদ্ধটো বহুত ধ্বংসকাৰী আছিল